আপুনি এতিয়া কেইদিনৰ কাৰণে আহে বা এতিয়া মৌচুমটো বাৰু প্ৰভাৱ ভালেই বাৰু আপোনাৰ ইমানো ঠাণ্ডাও নহয় গৰমো নহয় ঠিক ঠাক আৰু আপোনাৰ কিন্তু একদম মৰ্ণিং যদি আপুনি তাৰপৰা ওলাই তেতিয়াহে অলপ এইপিনে দিগদাৰ হ'ব মানে ঠাণ্ডাৰ পৰিটো অকণমান দেৰিলৈকে থাকে মানে চাৰে দহটামানলৈকেও কেতিয়াবা থাকি যায় নাই নাই এতিয়া তেনেকুৱা হেৰি নাই বাৰু বানপানী হোৱাৰ মাজতে আপোনাৰ হ'ল বাৰু দিন সেই তেতিয়াই হৈছিল আৰু এতিয়া একো তেনেকুৱা হেৰি নাই পানীও আপোনাৰ কম আছে এতিয়া আপুনি ধৰক ইয়াত চাবলৈ এনেকৈ ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ হ'ব পাৰিব ভয় নাই তেনেকুৱা পানীও কম আপোনালোকৰ ইয়াত যদি আহে আপুনি মোক যোগাযোগ কৰিলে আপোনাক চব তেতিয়া দেখুৱাই দিব পাৰিম কেইদিনৰ কাৰণে আহে ফেমিলি লৈ আহিবনে নাই নাই নাই তেনেকুৱা অহা নাই নাই তেনেকুৱা একো কথা নাই আপুনি আহিলেই হ'ল খালী এতিয়া আপুনি ভালেই পাব ইয়াত বাৰু ইয়াত আপোনাৰ ঘাট আছে আমাৰ বিশ্বনাথ ঘাট তাত আপোনাৰ মন্দিৰৰপৰা আদি কৰি আপুনি গোটেইখিনি দৰ্শন কৰাই দিয়া হ'ব বৰলা শিল আছে আকৌ আপুনি যাবও পাৰিব ইপিনে সিপিনে ওচৰতে আপোনাৰ নাগশংকৰ আছে তাত আপোনাৰ গৈ পিনি কল্যাণী মন্দিৰ আছে আপুনি সময় যদি ভালকৈ আপুনি এসপ্তাহমানৰ কাৰণে আহে গোটেই ফেমেলিটো তেতিয়াটো আপুনি ধুনীয়াকৈ গোটেইখিনি চাই যাব পাৰিব আৰু ব্ৰক্ষ্মপুত্ৰৰ ইপাৰ সিপাৰে যায় যদিও যাব পাৰিব আপোনালোকৰ এতিয়া সময়টোৰ লগতহে কথা আৰু কেতিয়া আহিম বুলি ভাবিছে বা নাই নাই আপুনি নাই নাই নাই সেইখিনি আপুনি নাই বাৰু এতিয়া বহুত ভালেই ইয়াত আপুনি ইমান গৰমো নাই আপুনি মানে ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰিব হয় দিনৰ ভাগত আপুনি অঁ আপুনি জনাব মোক কন্টেক্ট কৰিব অঁ অঁ ঠিক আছে দিয়ক